আমাৰ অঞ্চলৰ প্ৰাথমিক জীৱিকা হ'ল কৃষি চহৰৰ পৰা পৰ্যটকসকলে আমাৰ জীৱিকাৰ বিষয়ে জানিবলৈ আহে পৰম্পৰাগত জীৱিকাবোৰৰ ভিতৰত আমাৰ বিশেষকৈ প্ৰধান হ'ল কৃষি খেতি খেতি আমি বহু ককা আইতাৰ দিনৰ পৰাই কৰি আহিছোঁ কিন্তু খেতিয়কসকলে সেই মৰ্যাদা বা ভৰপূৰ ফল পোৱা নাই এতিয়ালৈকে বৰ্তমান কৃষি ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ দেখা দিছে প্ৰত্যাহ্বানখিনি প্ৰত্যাহ্বানখিনি এনেকা হ'ব পাৰে যিহেতু পানী বিশেষকৈ পানী শুকান দিন বানপানী নহবা মাটি বেয়া বা তেনেকুৱা ধৰণৰ অনেকখিনিৰ ক্ষেত্ৰত আমাৰ খেতিয়কে বহুতখিনিয়ে প্ৰত্যাহ্বান ভুগিবলগীয়া হৈছে যাৰ কোনো সমাধান নাই আজি পথাৰত কীট পতংগ হৈছে বা তাত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলেও সেইখিনি ফচল বিশেষ মানদণ্ডৰে উন্নত নহয় কৃষি ক্ষেত্ৰত চাবলে গ'লে আমাৰ আগৰ দিনত ককা দেউতাহঁতে গৰু ম'হ আদি নাঙল দি হাল বাইছিলে আজিকালি সেইবোৰৰ ঠাই ল'লে ট্ৰেক্টৰ পাৱাৰ টিলাৰ এইবোৰে খেতি চপোৱাৰ সময়তো মানুহে আগতে গৰু ম'হ আদিৰে মৰণা মাৰিছিল বৰ্তমান প্ৰযুক্তিবিদ্যাৰ দিনত বৰ্তমান প্ৰযুক্তিবিদ্যাৰ দিনত মেচিনে এইবোৰৰ ঠাই ল'লে বহু বহু ক্ষেত্ৰত সুবিধাও হৈছে কৃষকসকলৰ কাৰণে কিন্তু ইয়াৰ সঠিক মূল্য কৃষকসকলে কেতিয়াও পোৱা নাই কৃষি আমাৰ অসমৰ কাৰণে প্ৰধান জীৱিকা শক্তি কৃষি নহ'লে আমাৰ কোনো মানুহ শস্য নহ'লে আমাৰ কোনো মানুহ জীয়াই থাকিব নোৱাৰিব কৃষি খেতিয়কসকলেই আমাৰ পৰম বন্ধু তেওঁলোকৰ অবিহনে আমাৰ দৈনন্দিন জীৱন নচলিব ইয়াৰ পিছত আমাৰ অন্য এক জীৱিকা হ'ল বয়নশিল্প বৰ্তমান অসমত বয়নশিল্পৰো ইমান সুবিধা নাই ইয়াৰ জেগা ল'লে মেচিনত বোৱা কাপোৰে বৰ্তমান বয়নশিল্পৰ ইমান সুবিধাখিনি কোনেও পোৱাই নাই সূতা কটা এইবোৰ প্ৰক্ৰিয়া আমাক আইতাৰ দিনতে আছিল এতিয়াতো মেচিনত বোৱা হয় মেচিনেই ল'লে চব ঠাই ভাস্কৰ্যও হ'ল আমাৰ অন্য এক জীৱিকা ভাস্কৰ্যৰ ক্ষেত্ৰত এজন মানুহৰ তেওঁৰ হাতৰ যাদুৱে বহুত বেলেগ বেলেগ ৰূপ দিব পাৰে তেওঁ মৃৎশিল্পও তেনে এক আমাৰ জীৱিকা